হয় মই বহুবাৰ বহুত লোকৰ বাবে ৰান্ধিছোঁ ধৰক এতিয়া মই বনভোজ খাব গৈছোঁ তাতে ধৰক মোক ৰান্ধনি হিচাপে লয় আৰু মোৰ হাতৰ ৰন্ধা খাই ভাল পাই বাবে অকল মোকেই মানে ধৰক ৰান্ধিব কয় আৰু ধৰক মই মোৰ নিজৰ বাৰ্দডেতো ৰান্ধিছোঁ বাৰ্দডেত ৰান্ধি ধৰক মোৰ লগৰ বন্ধু বান্ধৱীকো খাবলৈ মাতিছোঁ আৰু তেতিয়া সকলোৱে মানে ইয়াৰ পৰিণতি ভাল বুলিয়েই কয় মই ভাল ৰান্ধিছোঁ বুলিয়ে কয় সেই ভাল ৰন্ধাৰ বাবে সকলোৱে 'লৈ যাওঁ তাতে মোকে ধৰক ৰান্ধিবলৈ কয় আৰু